মই বসবাস কৰা অঞ্চলখন বহু পিছপৰা অঞ্চল ইয়াত খেল ধেমালিৰ ইমান সুবিধা দেখিবলৈ পোৱা নাই সেয়েহে খেলত আঘাত বা দুৰ্ঘটনাত পতিত হোৱা খেলেয়ৈসকলৰ বাবে তেনেকুৱা ৰিহেবিলিটেশ্যনৰ সুবিধা বৰ্তমানলৈকে মই দেখিবলৈ পোৱা নাই